ফুল মই খুব ভাল পাওঁ সেইকাৰণে মই এখন ঘৰৰ সন্মুখতে এখন ফুলৰ বাগিচা পাতিছোঁ তাত বিভিন্ন ধৰণৰ পাত ফুল আকৌ কিছুমান ডালিয়া বতৰৰ ফুল এনেকুৱা কিছুমান ফুল লগাইছোঁ ৰাতিপুৱা মোৰ প্ৰথমতে এটাই ভাল লাগে ৰাতিপুৱা যেতিয়া মই শুই উঠি দৰ্জাখন খুলি আগফালে যাওঁ যেতিয়া ফুলবোৰ ফুলি থকা দেখোঁ ইমান ভাল লাগে মনটো একদম ফ্ৰেছ লাগি যায় আৰু ৰাতিপুৱা এনেও সেউজীয়া গছ গছনি চালে চকুৰ কাৰণেও ভাল সেইকাৰণে ফুলকেইজোপাকে চাই চাই মই বহুত সময় তেনেকৈয়ে পাৰ কৰোঁ ৰাতিপুৱা ভাল লগা তো ভাল লগাটো মানে ল'বলৈ বহুত সময় লাগে মোৰ ফুল প্ৰতিপাহ ফুলৰ গুৰি চাওঁ বা ফুলজোপা কিবা কষ্ট হৈছে নি বা পোকে ধৰিছে নি বা কিবা পৰুৱাই বাহ সাজিছে নি এনেকুৱা কিছুমান কথা মই চাওঁগৈ সেই চাই পেলাই চাই চাই থাকোঁতে মোৰ বহুত সময় তেনেকৈয়ে পাৰ হৈ যায় আকৌ কিছুমান পাতফুল আছে পাতফুলতো এই এতিয়া এই খুব সৰু সৰু পৰুৱাই বাহ সাজে বগা বগা হৈ আৰু এই পাতখিলাও মৰহি যায় এনেকুৱা কিছুমান হেৰি হয় তেতিয়া মানে মই সেইকাৰণে মই সদায় ফুলজোপা ফুল ৰাতিপুৱাই শুই উঠি ফুল ফুলৰ বাগিচাখনত সোমাওঁ আৰু ফুলবোৰ চাওঁৱেই আৰু কিছুমান বৰষুণ দিয়া কাৰণে ফুলবোৰ মৰহি যায় তেতিয়া খুব বেয়া লাগে মনটো ফুলবোৰ কলিবোৰ যেতিয়া ফুলিবলৈ লৈ পেলাই যেতিয়া আধাতে গেলি যায় মোৰ খুব বেয়া লাগে ফুল ফুল গছজোপাক আকৌ মানে সিহঁতক চাফা কৰি দিওঁ যাতে আকৌ নতুনকৈ কুঁহ মেলি আকৌ ফুলিব পায়ে তেনেকুৱা কিছুমান কৰোঁ তাৰপিছত পাত ফুলবোৰ এইটো কাৰণে ভা ভাল লাগে ফুল ফুল ফুলবোৰ যেনেকৈ ফুল ফুলিব লওঁতেই মৰহি যায় বৰষুণ দিয়ে বা পোকে হেৰি কৰে তেতিয়া খুব বেয়া লাগে কিন্তু পাত ফুলজোপা সদায় সেউজীয়া বা কেতিয়াবা ৰং সলায় সেইকাৰণে সেই পাত ফুলবোৰ বেছিকৈ ভাল লাগে তেহেঁতক সহজে বতৰে বিঘিনি দিব নোৱাৰে সেইকাৰণে পাত ফুলবোৰ বেছি ভাল লাগে মোৰ বাগিচাত এতিয়া বেছিকৈ ফুলি আছে বগা গোলাপটো ৰাতি যেতিয়া আন্ধাৰত বগা ফু গোলাপজোপা ফুলি থাকে নহয় চিকমিকনি কৰি থাকে তেতিয়া মানে সেউজীয়া পাতটো নেদেখি আপুনি বগাটোহে অকল দেখে ফুলজোপা ফুলপাহ গোটেই উজ্জলি থাকে ফুল বগা ফুলটোৱে ইমানেই ফুলি আছে সেইকাৰণে মই বগা গোলাপটো খুব পিয় ৰঙা গোলাপো ভাল লাগে ৰঙা আছে বগা আছে গুলপীয়া আছে তাপিছত আকৌ তেনেকৈ বতৰন ফুল আছে কামিনী কাঞ্চন হওক কুকৰাজহা নাৰ্জি জবা জবাও বিভিন্ন প আজি আজিকালি বিভিন্ন প্ৰজাতি আছে ধৰক ৰঙা কমলা ৰং আছে তাৰপিছত গুলপীয়া আছে সেনেকৈ কৰি আৰু বহুত বিভিন্ন একেজোপা ফুলৰে বিভিন্ন প্ৰজাতি লগাই থৈছোঁ মোৰ খুব ভাল লাগে আৰু সেইকাৰণে মোৰ বাগিচাখন মই সদায় ৰাতিপুৱা চাওঁ আৰু ৰাতিপুৱা চায়েই মোৰ গোটেই দিনটোলৈ ভাল লাগি থাকে